হেল্ল' দাদা অঁ ভাস্কৰজ্যোতি ফুটওৱেৰ হয়নে হয় হয় আপোনাৰ দাদা খবৰ ভাল ভালে ভালে ভালেই এই মই কথা এটাৰ কাৰণে ফোন কৰিলোঁ আপোনাৰ দোকানত বৰ্তমান ক্ৰকছ্ হ'ব নেকি হয় মোক এই নতুন বছৰৰ আগতে লাগিছিলে বাৰু এনেই অনুমানিক এতিয়া কিমান দিনৰ ভিতৰত পাম বাৰু হয় হয় মানে আপোনাৰ দোকানৰপৰা মানে বস্তু নি ভাল পাওঁ মানে চ' সেইকাৰণে বোলো কোৱালিটি ভাল আৰু মানে সেইকাৰণে ফোন কৰিলোঁ বোলো কেতিয়া আছেনে নাই বোলো

অঁ হয় হয় আৰু এনেই নতুন কালেকশ্যন আৰু এনেই নতুন কালেকশ্যন কিবা আছেনে হয় হয় এই এতিয়া ন হয় হয় আপোনাৰ এনেই কিবা কোম্পেনীৰ এজেঞ্চি লোৱা আছে নেকি মই অঁ অঁ চব চব নিউ ইয়াৰ বুলি ডিচকাউণ্ট চিচকাউণ্ট হ'ব চাগে হয় হয় অঁ অঁ তাকে সেয়াই সেয়াই মানে মানে আপোনালোকৰ দোকানৰপৰা বহুত বস্তু নিয়া হৈছে ন চ' কোৱালিটি ভাল পাইছোঁ মানে সেইকাৰণে অঁ অঁ ছোৱাদ মই আপোনাৰ হয় হয় হয় মই এই আপোনাৰ ওচৰৰে হয় দি আপুনি হয় আপুনি মোক দেখিলে চিনি পাব মই ক্ৰকছ্ ন ক্ৰকছ্ বিচাৰিছিলোঁ অঁ আপুনি মোক দেখিলে চিনি পাবই বাৰু দোকানলৈ গৈয়ে থাকোঁ যেতিয়া এতিয়া ফোনত চাগে চিনি পোৱা নাই আপুনি কোন হয় হয় হয় অঁ সেয়াই সেয়াই হয় হয় হয় চ' আপুনি মোক খবৰ এটা কৰিবচোন কেতিয়া আহি পায় এইটো নাম্বাৰতে

হয় হয় আৰু এনেই বুট আছে নেকি বুট বুট হয় হয় হয় সেইবোৰতো ডিছকাউণ্ট হ'ব চাগে অঁ অঁ চ' আপুনি মোক খবৰ কৰিব চ' তেতিয়া গ'লে চাওঁ লগত কিবা আনিব পাৰোঁ নেকি আৰু নিউ ইয়েৰ বুলি

হয় হয় অঁ

হয় হয় ঠিকেই আছে ঠিক আছে দাদা দিয়ক অঁ ঠিক আছে অঁ থেংক ইউ অঁ অঁ